হয় তেনেদৰে বেলেগ ভাষা বা উপভাষা কোৱা ঠাইলে গৈছোঁ বাৰু ক'বলৈ গ'লে আপোনাৰ অৰুণাচললৈ গৈছোঁ অৰুণাচলত যাওঁতে বিশেষকৈ ক'বলৈ গ'লে তেওঁলোকৰ নিজৰ ট্ৰাইবেল ভাষা থাকে প্লাছ তেওঁলোকে ইংলিছ আৰু হিন্দী কয় বিশেষকৈ ক'বলৈ গ'লে আমাৰ অসমৰ মানুহখিনিয়ে হিন্দীটো তেনেকৈ প্ৰপাৰ ক'বতো ন নোৱাৰে আৰু ইংলিছটোতো অলপ অলপ বুলি ক'বলৈ গ'লে বেছিকৈ কঠিন হৈ যায় অসমীয়া লেংগুৱেজত পঢ়া ল'ৰা এজনৰ বা মানুহ এজনৰ কাৰণে তেনেদৰে আৰু হিন্দীটো তেনেকৈ আমাৰ ক'বলৈ গ'লে কঠিন বহুত যোগাযোগ বা তেনেকৈ সিহঁতৰ লগত কথা বতৰা পাতোঁতে অলপ কঠিন হৈছিল আমাৰ কথাবোৰ লাগি লাগি ধৰে তেওঁলোকৰ কথাবোৰ যেনেকৈ এতিয়া হিন্দী ক'লে মানে বৰ ধুনীয়াকৈ ওলায় তেনেদৰে আমাৰ কথাবোৰ ভালকৈ নোলায় তেওঁলোকৰ হিন্দীটো পূৰা সলসলীয়া কৈ যায় আমাৰ লাগি লাগি ধৰে তেনেদৰে অলপ কষ্ট হৈছিল বাৰু হোৱাতে